ৰাইডিং কৰাৰ সময়ত বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হোৱা মোৰ এটা সময় বুলি ক'বলৈ বিশেষকৈ নাই তেও মানে মই ৰাইডিং কৰোঁতে সন্মুখীন হৈছোঁ ন এনেকুৱা ধৰক সমস্যাৰ আৰ মই মানে মই হেৰি এবাৰ পাহাৰত ৰাইডিং কৰিব যাওঁতেও যাওঁতেতো ঠিকেই গ'লোঁ লগৰ কেইজনমানৰ সেহেঁতি আপোনাৰ প্ৰায় প্ৰায় আমি আঠ নজনমান গৈছিলোঁ বাইকিঙত যাওঁতে আমি যাওঁতে গ'লোঁ পাহাৰীয়া অঞ্চলত সোমালোগৈ পাহাৰত উঠিলোঁ অফ ৰোডিং কৰিব গৈছোঁ আমি যাওঁতে ভালকৈ গ'লোঁ তাত গৈ পোৱাৰ পিছত মানে আৰু অলপ আমাৰ আমাৰ আমি যোনটো জেগাত যাম বুলি ভাবিছোঁ তালৈ আৰু অলপ দূৰ আছিল প্ৰায় পাঁচ কিলোমিটাৰমান আছিল তেতিয়া মানে তাৰ পোৱা আগতেই বতৰটো বহুত বেয়া হৈ আহিল বৰষুণ দিবলৈ লাগিল আপোনাৰ ধুমুহা টাইপত আহিল মানে বতাহ আহিল আপোনাৰ তেতিয়া মানে বৰষুণ দিলে বহুত ডাঙৰকৈ গছ চছ পৰিল ৰাস্তাত আমি মানে আমাৰ লগৰ এজনৰ অলপতে বাচিছে মানে গছ পৰোঁতে মানে ঘপকৈ বিজুলী মাৰি বতাহত গছ এজোপা উঘাল খাই পৰিল লগৰজন যেনে তেনে মানে পাৰ হৈ আহিল আৰু সেইকণ অলপতে পৰিলহেঁতেন মানে তেনেকৈ আমি ভয় খাইছিলোঁ বহুত ভয় খাইছিলোঁ যদিও সাহস কৰি আমি মোকাবিলা কৰিছিলোঁ সেই পৰিস্থিতিৰ লগত বহুত ডাঙৰকৈ বৰষুণ দিলে পাহাৰীয়া অঞ্চল ৰখিবলৈ ভাল জেগা নাছিল আমি তেও অলপ লাহে লাহে গৈ মেলি আমি এজোপা ডাঙৰ গছৰ তলতে ৰখিছিলোঁগৈ গোটেইকেইজন গৈ শিল বৰষুণ দিলে আমাৰ মানে আমি ছেফটি হৈ হেলমেট চেলমেট পিন্ধি ধুনীয়াকৈ গাৰ্ড চাৰ্ড পিন্ধি গৈছিলোঁ কাৰণে আমাৰ একো অনিষ্ট নহ'ল তেও আমি বহুতকণ মোকাবিলা কৰিবলগীয়া হ'ল মানে পৰিস্থিতিৰো সন্মুখীন হৈছোঁ এনেকুৱা আপোনাৰ মই আমি বহুতো মানে সাৱধানেৰে চম্ভালিছিলোঁ সেই পৰিস্থিতি আপোনাৰ আৰু তেনেকৈ যাওঁতে পাহাৰীয়া অঞ্চলৰ যাওঁতে মানে এখন গাঁৱলৈ গৈ আছিলোঁ গাঁৱলৈ গৈ থাকোঁতে মানে তেনেকৈয়ে আকৌ হঠাৎ বৰষুণ আহিল শিল বৰষুণ পৰিল শিল বৰষুণ পৰোঁতে ৰখিবলৈ কোনো জেগা নাছিল অলপ দূৰ প্ৰায় এক কিলোমিটাৰমান তেনেকৈয়ে গৈ আমি এটা জিৰণি ঘৰ পালোঁগৈ জিৰণি ঘৰটোতে আমি ৰখিলোঁ ৰখি মেলি আমি বৰষুণ এৰালৈকে বাট চালোঁ এনেকৈয়ে আমি সন্মুখীন হৈছোঁ আমি এনেকৈয়ে পৰিস্থিতিখিনি চম্ভালিলোঁ আমি মানে বহুতো চম্ভালি চলাবলগীয়া হয় এজন ৰাইডত যোৱা মানুহৰ বহুতো ৰিস্ক থাকে সেই ৰিস্কটো মানে বহুত ভয়ানক হয় হয়তো জীৱন মৰণৰ কথা আহি যায় তাত হঠাতে বাটত কিবা হৈ গ'লে মানে এনেকুৱা পৰিস্থিতিত মানে চম্ভালিবলৈ নিজকে বহুত কঠিন হয় তেও নিজকে চম্ভালি মেলি এই চলি চলি মানে যেনে তেনে ভালকৈ আহিব লাগে আৰু সেইটোৱেই আমি সময়ত বহুতো হৈ যায় শিল পৰি যায় আমি পাহাৰ অঞ্চলত যাওঁতে এবাৰ মুখৰ আগত শিল পৰি গৈছে আমি এই কথমটি মানে অলপতে বাচি আহিছোঁ এনেকৈ বহুত মানে চম্ভালি মেলি ভালকৈ বাইক চাইক চলাই আমি আহোঁ প্ৰতিজন ৰাইডাৰে এনেকৈ চম্ভালিয়ে চলাব লাগে বাকী জীৱ জন্তুও বহুত আমনি কৰে ৰাস্তাত আমি চম্ভালি এই জীৱ জন্তুবোৰ একো আমনি নকৰিলে জীৱ জন্তুৱেও আমাক আমনি নকৰে তেনেকৈ আমি চম্ভালি মেলি আহিব লাগে তেনেকৈ আমি মোকাবিলা কৰি আহিছোঁ বতৰটো মানে পৰিস্থিতি মানে বহুত বেয়া হৈ যায় কেতিয়াবা তাৰ মানে ৰখিব নোৱাৰোঁ ৰাস্তা পিছল হৈ যায় পাহাৰীয়া অঞ্চলত যাওঁতে ৰাস্তাটো মানে বহুত বেয়া হয় তেতিয়া ৰাস্তা পিছল হয় শিল পৰে এনেকৈ বহুত কঠিনতাৰে চলিবলগীয়া হয় আৰু আপোনাৰ নৰ্মেল ৰাস্তাত গ'লেও বৰষুণ বেয়া দিলে বা বতৰ বেয়া হ'লে মানে ধুমুহা চুমুহা আহিলে লাইনৰ ৱোৱাৰ চোৱাৰ পৰে পৰি যায় এনেকৈ বহুত চম্ভালি থাকিবলগীয়া হয় আৰু মানে আপোনাৰ বিজুলী ঢেৰেকণি মাৰিলে বহুত বেয়া মানে মানে বিজুলী চৰ্ট পৰি যাব পাৰে কিবাকিবি বহুত চম্ভালিবলগীয়া হয় নিজকে প্ৰায় মানে বতৰ বেয়া আহিলে ধুমুহা আহিলে বতাহ আহিলে মানে য'তেই নহওক ভাল জেগা এটুকুৰা চাই ৰৈ দিব লাগে ৰাইডিঙত যাওঁতে এতিয়া মানে নিজৰে চেফটি হয় ৰাইডিঙত এনেকৈ বহুত কঠিনতাৰে মানে ৰাইড কৰিবলগীয়াও হয় মানে বাইক বাইকৰ প্ৰব্লেম হ'ব পাৰে সেই সময়তে আপোনাৰ বৰষুণ দিয়া টাইমতে যদি বাইকখন বেয়া হৈ যায় তেতিয়া মানে বহুত কষ্ট হ'ব মানে বহুত কঠিনতা চম্ভালিবলগীয়া হ'ব বহুত কথা আহি যায় এনেকৈ ভালকৈ চলাই মেলি ভালকৈ চম্ভালি নিজকে আহিব লাগে বতৰৰ পৰিস্থিতি সন্মুখীন হ'বলৈ শিকিব লাগিব বতৰক যদি বতৰকো কোনো মানে আগজাননি নাহে বতৰ বেয়া হ'ব ভাল হ'ব ভাল বতৰতো বেয়া হৈ যায় ৰ'দ দি থকাৰ পিছত ধুমুহা বতাহ আহি যায় বৰষুণ আহি যায় তেনেকৈ হঠাৎ ৰাইডাৰ এজনৰ বহুত ৰিস্ক আহি পৰে তেনেকৈ নিজকে চম্ভালি ভালকৈ ৰাস্তাবোৰত মানে চাই চিটি যাব লাগে আৰু বাকী হঠাতে যাতে কিবা হৈ নাযায় নিজকে চম্ভালি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সেনেকৈ মানে সেনেকৈ হৈ আহিছোঁ আৰু মানে ময়ো বহুত পৰিস্থিতি চম্ভালি মানে পৰিস্থিতিৰ মোকাবিলা কৰি আহিছোঁ তেনেকৈয়ে হয় আৰু